অঁ হয় অ'কে আপুনি নৰ্মেল চাৰ্জ সেই সেইডাল চাৰ্জাৰ দিয়ে চাৰ্জ দিছিল নে বেলেগে দি চাৰ্জ দিছে আপোনাৰ ঘৰত ভল্টেজৰ প্ৰবলেমৰ চব ঠিকে আছে ঠিক আছে বাৰু এইটো এইটো আপোনাৰ প্ৰবলেম ছল্ভ হৈ যাব বাকী আপোনাৰ যিহেতু ৱাৰেণ্টি আছে দুইবছৰৰ আপোনাৰ চাৰ্জাৰডাল বেয়া হৈছে নে মবাইলটো বেয়া হৈছে চাইকিনি আপোনাক সলাই দিয়া হ'ব আৰু আপোনাৰ বেলেগ অসুবিধা আছে নেকি কিবা আপুনি যেতিয়া আহে দিলেও আপোনাক মিনিমাম দুদিনটো লাগিবই কাৰণ আমি ছাৰ্ভিচ চেণ্টাৰত পঠাব লাগিব তাৰ পিছত তেওঁলোকে সলাই দিব এইবিলাক ফৰ্মেলিটিছ লাগিব তো আপোনাক মিনিমাম দুদিন লাগিবই বেছিও লাগিব পাৰে আপুনি আমাক একবাৰ দিয়াৰ পিছত কল কৰি ল'ব কল কৰাৰ পিছত আমি আপোনাক জনাই দিম যে কেতিয়া হ'ব ঠিক আছে আমি চেষ্টা কৰিম আপুনি কাইলৈ লৈ আহক নিজৰ মবাইলটো তাৰ পিছত আমি চেষ্টা কৰিম আপোনাক জল্ডি দিবলৈ অ'কে ঠিক আছে হ'ব